হয় মই পোহনীয়া জন্তু ভাল পাওঁ মই পোহনীয়া জন্তু জন্তুৰ ভিতৰত কুকুৰ মেকুৰী গৰু ছাগলী হাঁহ পাৰ চব ভাল পাওঁ মোৰ চব জন্তুৱে ভাল লাগে কিন্তু তাৰ ভিতৰত মই পোহনীয়া জন্তুৰ ভিতৰত কুকুৰ বহুত ভাল পাওঁ সৰুতে মই কুকুৰ লগত বহুত খেলিছোঁ কিন্তু এই ডাঙৰ হোৱাৰ পিছত এতিয়া অলপমান কুকুৰ বেছি হাতেৰে নুচুও যিহেতু কিছুমান অপকাৰিতাও আছে যিহেতু চাফচিকুণ কৰা বেছি নাযায় সেইবিলাক বস্তুৰ কুকুৰ কুকুৰ কিন্তু বহুত প্ৰভুভক্ত সেইকাৰণে মোৰ বহুত ভাল লাগে বহুত মৰম বুজে কুকুৰে আৰু মেকুৰীৰ কথা ক'ব গ'লে মেকুৰিটো বহুত দেখাত মৰমলগা আৰু মেকুৰী যিটো মানে পোৱালি হয় সেইটো বহুত বহুত মৰমৰ মোৰ কিন্তু মোৰ কি হৈছিলে যোৱাবাৰ কুকুৰ মেকুৰী ভাল পোৱাৰ ফলত বহুত মোৰ কষ্টও হৈছে এইবিলাক কাৰণে কুকুৰ মেকুৰী ইমান ভালো নাপাওঁ এই চুবৰ কাৰণে কিন্তু দূৰৰ পৰাই মানে মৰমটো ৰাখোঁ আৰু খোৱাবস্তু দিওঁ দেখিলে কুকুৰ মেকুৰী ভালপোৱাৰ ফলতেই মই বহুবাৰ এয়া ডাক্তৰৰ তাত যাব লগা হৈছিল বেজি ল'ব লগা হৈছিল এদিন কুকু এদিন এই কুকুৰ পোৱালি এটা মই এনেই খেলি থাকোঁতে মোক আঁচুৰিলে বেজি ল'ব লগা হ'ল আকৌ মেকুৰীয়েও আঁচুৰিলে এদিন ভাত খাই থাকোঁতে নিজে নিজে সি ফুৰ্তিতেই আঁচুৰি দিলে সেইকাৰণেও বেজি ল'ব লগা হ'ল গতিকে অপকাৰিতাও আছে এইবিলাকৰ বা যিবিলাক শুং থাকে মেকুৰীৰ সেইবিলাকৰ কাটাৰ সেইবিলাকৰ পৰা বেমাৰ হ'ব পাৰে মানুহৰ গতিকে সেইটো এটা মানে বেয়া বেয়া গুণ এইবিলাকৰ বেয়া হেৰি আছে কিন্তু তথাপিও কুকুৰ মেকুৰী এইটো যিহেতু অবুজ অমাত প্ৰাণী প্ৰভুভক্ত প্ৰাণী গতিকে মৰম কৰাতো দৰকাৰ বা মৰমতো লাগেই নিজে নিজে ত' পোহনীয়া জন্তুৰ ভিতৰত আৰু গৰু ছাগলীটো আছেই গৰুটো আমাৰ পূজা কৰা হয় গৰুক গৰুৰটো পূজা কৰাৰ উপৰিও গৰু গৰু আমাৰ বিহুৱে পলা হয় গৰু বিহু পালে মানুহে আমাৰ অসমীয়া মানুহেতো গৰুৰ বিহু গৰুক বিহুৱান দিয়া হয় গৰু বিহুৰ দিনা বহাগ বিহুৰ প্ৰথম দিনাটো গৰু বিহুৱে হয় তাৰপাছত আৰুতো গৰু গৰুৰ উপকাৰিতাৰ কথাতো আৰু ক'ব নালাগেই গৰু গৰুটো একদম গৰুৰ হাগাৰ পৰা খোৱালে চব উপকাৰীয়ে গৰুৰ আনকি মূতৰ পৰা চব আমাৰ হিন্দু সমাজৰ বহুত বহুত সূৰ্য গৰুৰ পূজা কৰিলে গৰুৰ খিচ দিব লাগে বুলি কয় আকৌ চাকিৰা ইণ্ডিয়ালৈ যেতিয়া আহিছিল তেতিয়াতো গৰুৰ মূত খোৱাইছিল ত' গৰুৰতো উপকাৰিতাৰ কথা নকওঁৱে বহুত ভাল গো পালনতো একদম পূণ্যৰ কাম বুলি কয় কোৱা হয় গতিকে গৰুটোতো মৰমেই কৰোঁ আমাৰ ঘৰত মানুহেতো গৰু আৰু বহুত মানে পূজা কৰে গৰুৰ গাখীৰৰ কথা নকওঁ গাখীৰ খাইতো আমি ভাল পাওঁ গাখীৰৰ কিমান উপকাৰিতা আছে আমি জানোৱেই আৰু সৰু ল'ৰা ছোৱালীক গাখীৰ খোওৱাতো বহুত দৰকাৰ গতিকে গৰু ছাগলী

কুকুৰ মেকুৰী এইবিলাক সকলো ঘৰত থকাতো মই বিচাৰোঁ ঘৰতটো মই কুকুৰ ৰাখিবও বিচাৰোঁ কিন্তু ঘৰত সৰু ল'ৰা ছোৱালী থাকাৰ কাৰণে এতিয়া বৰ্তমান ৰখা নাই কিন্তু ভৱিষ্যতলৈ হয়তো ৰাখিম কিন্তু ঘৰত আমাৰ গৰু আছেই গৰু আছে ছাগলী আছে সিহঁতক সময়মতে দানা পানী দি থাকা যায় ঘৰৰ সকলোৱে সেইখিনি কথা লক্ষ্য কৰে গৰু পোৱালিয়ে গৰু ছাগলীয়ে সিহঁতৰ নিজৰ নিজে ধুনীয়া মৰম বুজি পায় একদম মানে ঘৰ গধূলি ধুনীয়া ঘৰত টাইমত ঘৰত ঘৰ আহি সোমাই অমাত প্ৰাণী হ'লেও সিহঁতে মৰম বুজি পায় বহুত

গৰুৰ কথা গৰুৰ কথা আৰু মানে বহুত বহুত মানে গৰু গৰুটো বিভিন্ন প্ৰকাৰ আছে বাৰু ডাঙৰ এই যিবিলাক জাৰ্চি গৰু সেইবিলাককতো বহুত পোহ পালনৰ কাৰণে বহুত টাইম লাগে মানুহক বহুত লাগি থাকিব লগা হয় গতিকে তেনেকুৱা টাইম আমাৰ হাতত নাই আজিকালি সেইকাৰণে এই আমাৰ দেচি গৰুটো আমি পো বা ঘৰত আছে